ইলেক্ট্ৰনিক বস্তুবোৰৰ কথা ক'বলৈ গ'লে মই মোবাইল ফোনৰ কথাকে কওঁ মোবাইলৰ বহুতো ভাল গুণ আছে আৰু বহুতো বেয়া গুণো আছে বেয়া গুণ বুলি ক'বলৈ গ'লে আজিকালি নতুন প্ৰজন্মই মোবাইলটো ভাল দিশতকৈ বেয়া দিশটো বেছি ব্যৱহাৰ কৰে সৰু সৰু ল'ৰা ছোৱালী আজিকালি মোবাইল নহ'লে নাথাকে ভাত খাবলে হ'লে মোবাইল লগাই দিব লাগিব আগতে ল'ৰা ছোৱালীক ভাত খুৱাবলৈ হ'লে মাকে বাহিৰতে চৰাই চিৰিকটি দেখুৱাই ভাত খুৱাইছিল আজিকালি মোবাইল নহ'লে সৰু ল'ৰা ছোৱালীয়ে ভাত নাখায়েই মোবাইলৰপৰা কাৰণে আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালী চকুৱে নেদেখা মূৰৰ বিষ আৰু কিছুমান ল'ৰা ছোৱালী মাতিব নোৱাৰাও হৈ গৈছেগৈ তাহাঁতি ইমান একান্তমনে মোবাইল চাই থাকে ওচৰতে আহি মাতি থাকিলেও গ'ম নাপায় সেইকাৰণে আজিকালি সৰু ল'ৰা ছোৱালীক মোবাইল চুবলৈ দিব নালাগে নতুন প্ৰজন্ম মোবাইলটোৰপৰা বহুত বেয়া হৈ গৈ আছে বেয়া দিশে গতি কৰি গৈ আছে মোবাইল টো ভাল দিশত চলাব পাৰিলে ভাল কিন্তু ভাল দিশতকৈ বেয়া দিশত বেছি চলোৱা হয় কিছুমানৰ ঘৰৰ অৱস্থা বেয়া মাক বাপেকে যেনে তেনে দুবেলা দুসাঁজ খাই আছে তাৰ মাজতো ল'ৰাই হওক বা ছোৱালীয়ে হওক এটা মোবাইল কিনি আনি দিছে কিবা অনলাইন ক্লাছ কৰিম বুলি ক'ব মোবাইল এটা ধাৰ ধোৰ কৰি কিনি আনি দিব পিছে সেই ল'ৰাটোৱে বা সেই ছোৱালীটোৱে অনলাইন ক্লাছতকৈ বেয়া ব্যৱহাৰ কৰে সেই মাক বাপেকহালৰ কষ্টটো অথলে যায় তেনেকৈ আজিকালি মাক দেউতাকে চাকৰি কৰে ল'ৰা ছোৱালী ঘৰত থাকে কোনোবা কামকৰা মানুহ থাকিব ল'ৰা ছোৱালী চাবৰ কাৰণে সেই মোবাইল ল'ৰা ছোৱালীক মোবাইলটো দি কাম কৰিব গুচি যায় সেই ল'ৰা ছোৱালিটোৱে মোবাইলটোৱে কাক ক'ত আছে চাওঁতে চাওঁতে মাতিব নোৱাৰাও হৈ যায় সৰু সৰু ল'ৰা ছোৱালী আৰু ঠিক তেনেকৈ ক'বলৈ গ'লে মোবাইলটো ব্যৱহাৰ কৰিবলৈ ভাল দিশত ব্যৱহাৰ কৰিলে ভাল কথা মোবাইলৰপৰা বহুত কথা জানেও ভালকে ব্যৱহাৰ কৰিব জানিলে মোবাইলটো যেতিয়া ব্যৱহাৰ কৰা হয় সেই তাতকেৈ যদি কিতাপ এখন ভালকৈ পঢ়িলেহেঁতেন কিতাপৰপৰা ভাল জ্ঞাল লাভ কৰিব পাৰিলেহেঁতেন আগৰ দিনত মোবাইল নাছিলে কিতাপ পঢ়িয়ে ভাল ভাল মানুহ হৈছিলে ভাল ভাল চাকৰি পাইছিলে ভাল ভাল জ্ঞান লাভ কৰিছিলে আজিকালি মোবাইল উলিওৱা আজি বহুত দিন হোৱাই নাই মোবাইলটো ব্যৱহাৰ কৰিব লাগে মোবাইলটোৰপৰা কিছুমান কথা ভাল দিশটোতকে বেয়া দিশটো বেছি আজিকালি নতুন প্ৰজন্মই গ্ৰহণ কৰিবলৈ ল'লে